অ' বাইদেউ কওকচোন বাৰু

অ' হয়নি অ' অ' অ' বাৰু কওকচোন বাৰু

আপুনি ডিচেম্বৰ অক্টোবৰ মানৰ পৰা মানে ধৰক কলমটো দিব আৰু তাৰ পিছত তল চলবোৰ অলপ চাফ চিকুণ কৰি দিব গছৰ যিবোৰ গুৰিবোৰ সেইবোৰ চাফ চিকুণ কৰিব তাৰ পিছত কলম কৰিব কলম কৰা পিছত যেতিয়া মানে বত আ মানে বৰষুণ চৰষুণ দিবন নাই দিয়াৰ পিছতটো ধৰক লাহে লাহে এতিয়া চে বতৰ অনুযায়ী এতিয়াটো ধৰক মাৰ্চ মাহৰ এপ্ৰিল মাহৰ হোৱাৰ লগে লগে কুমলীয়া কুমলীয়া পাতটো ওলাই এতিয়া ওলাব ওলোৱাৰ পৰা তেতিয়া পা মানে পাতটো লাহে লাহে আপুনি উঠাব তাত ধৰক উঠোৱাৰ পিছত তাতটো আমি ধৰক লাহে লাহে সাৰ চাৰ দিব লাগিব সাৰ ধৰক মেনিঅৰ মেনিঅৰ পোক মৰা দৰৱ দিব লাগিব আৰু ধৰক সা সাৰ সাৰৰ ভিতৰত মেনিঅ মেনিঅৰটো দিয়ে এই ঘাঁহ চাঁহ মৰিবৰ কাৰণে যে দিয়ে এইবিলাক অ' এইবোৰ অ' অ' সেইটোৰে অ' হয় হয় আপুনি ঠিকে শুনিছে বাৰু সেইটো সেইবোৰ কৰিব পাৰে

অ' বিকিছে এই আপুনি এটা কাম কৰিব ফেক্টৰী বিলাকত কণ্টেক্ট কৰি ল'বচোন সেইবোৰত দিব আপুনি এনেই লোকেল জেগাত দিয়াতকৈ ফেক্টৰী ডাঙৰ ডাঙৰ ফেক্টৰীবোৰ যে আছে আপোনাৰ ফেক্টৰীবোৰ মই চিনাকি কৰাই দিম মোৰ চিনাকি বহুত আছে সেই তাতে আপুনি দিব পাৰিব

কেজি বিশ টকা পঁচিছ টকা এনেকৈ দিয়ে আৰু মানে হেৰি লৈ লৈ আৰু প্ৰথম পাতটোত ধৰক বিশ টকা তাৰ পাছত এনেকৈ চল্লিছ টকা তেনেকুৱা হয় আৰু উঠা নমা হৈ থাকে আৰু দামটো যোনটোত ভাল হয় মানে চিজন বতৰ অনুযায়ী আৰু এতিয়া আপুনি এইটো চাব আৰু দাম বিলাক আ পাতটো ভাল হ'ব লাগে তেনেকৈ ঠিক আছে বাৰু ধন্যবাদ